হেল্ল' অঁ দাদা এইটো বৰ্মন দোকানত লাগিছে নেকি অঁ মোক এই মই চামতাৰ পৰা কৈছিলোঁ মোক মানে এশ পিছ মিঠাই লাগিছিল লালমোহন অঁ অঁ কিমান পাৰ্চেণ্ট দিচকাউণ্ট দি আছে মানে বেছিকৈ ল'মতো বহুত হয় হয় দহ পাৰ্চেণ্ট অঁ অলপ আৰু কমাই কমাই ল'ব আৰু কাৰণ মই বহুত ল'মতো বেছি ল'ম সেইটো কাৰণে

এদ্ৰেছটো মোৰ আপুনি অঁ মানে হোম দেলিভাৰি কৰিবনে এইটো ঠিক আছে ঠিক আছে হ'ব ধন্যবাদ হয়